হয় হয় কওকচোন ও

হয় হয় নিশ্চয় পাৰিম হয় আপুনি যে কওকচোন হয় আপুনি যোৰহাটৰ পৰা আহিব পাৰে যোৰহাটৰ পৰা আহিলে আপুনি ফেৰিৰে আহিব লাগিব বা আৰু এটা বাছেৰেও আপুনি আহিব পাৰে মাজুলীলে অঁ বাছ হ'লে আপুনি অঁ গুৱাহাটী আই এছ বি টিত উঠিব লাগিব তাৰ পৰা লখিমপুৰ হৈ মাজুলীলে বাছ চলে

আছে আছে থকা মাজুলী গড়মূৰ আৰু কমলাবাৰী কমলাবাৰী মানে টাউন এৰিয়া নিচিনা তাতে আপুনি থকাৰ হোমষ্টেও পাব লগতে হোটেলো আছে ৰিজৰ্টো আছে আৰু আপুনি যদি বিনামূলীয়কে থাকিব বিচাৰে তেতিয়াহ'লে সত্ৰত বিনামূলীয়াকে থকাৰ ব্যৱস্থা আছে হয় অঁ

মাজুলীৰ আটকেইখন সত্ৰতে মুখা শিল্প প্ৰস্তুত কৰা নহয় বা মুখা শিল্পৰ কাম নচলে যিখন চামগুৰিত আছে চামগুৰি সত্ৰ আৰু সেই চামগুৰি সত্ৰখন বিশেষভাৱে মুখা শিল্পৰ কাৰণে বিখ্যাত অঁ তাতে হেমচন্দ্ৰ গোস্বামী যিজন মুখাৰ প্ৰশিক্ষণ তেওঁ দিয়ে তেওঁক লগ ধৰিলে আপুনি বিশেষভাৱে উপকৃত হ'ব পাৰিব হয় এইটো মুখা শিল্প আচলতে ইয়াৰ কেইবাটাও বস্তুৰ প্ৰয়োজন হয় প্ৰথমতেই বাঁহৰ পৰা চুচি পেলাই চুচ চুচি পেলাই তমাল বনোৱা হয় আৰু সেই তমালে মুখাটোৰ এটা চেপ দিয়া হয় তাৰপিছত সেই চেপটোত খেৰ মেৰিয়াই পেলাই তাত বোকামাটি বোকামাটি গোবৰ এনেকে দি মানে লেপি দিয়া হয় আৰু যেতিয়া শুকাব মুখাটো শুকাবলে শুকোৱাৰ পিছত খুব ধুনীয়াকে শুকাব লাগিব শুকোৱাৰ পিছত তাত ৰং কৰা হয় আৰু কোনটো মুখাত কি ধৰণে ৰং কৰিব সেইটো তেওঁলোকে আগতে ডিচাইড কৰি ৰাখে সেইমতে ৰং কৰিব পেলাই হয় দিঘলীয়া হয় মুখা শিল্প প্ৰধানকে আমাৰ হয় সেইটো প্ৰধানকে আমাৰ শংকৰদেৱ বা মাধৱদেৱ যি অংকীয়া ভাওনাৰ প্ৰদৰ্শন অংকীয়া ভাওনাৰ যিবিলাক চৰিত্ৰ সেই চৰিত্ৰবিলাকক একদম আচল ৰূপটো মুখা মানে চাব যেতিয়া অসুৰৰ ৰূপটো মানুহে যদি অসুৰৰ চৰিত্ৰটো কৰে মানুহৰটো নিজৰ মুখখন থাকিব ন ঠিক তেনেকে অসুৰৰ যদি চৰিত্ৰ আগৰ মুখাখন পিন্ধি থাকে ঠিক চৰিত্ৰটোৰ মানে একেবাৰে সোমাই পৰা যেন লাগে সেইকাৰণে চৰিত্ৰ একদম চৰিত্ৰৰ সাজত মুখাবিলাক বনোৱা হয় আৰু আৰু নাটকত বিশেষকে অংকীয়া নাটত ব্যৱহাৰ কৰে লগতে আজিকালি ৰাস উৎসৱ পতা হয় ন মাজুলীত গতিকে ৰাস উৎসৱতো এই মুখা শিল্প ব্যৱহাৰ কৰা হয় বিভিন্ন চৰিত্ৰৰ মুখত দিবৰ কাৰণে

ও অঁ সেইটো আচলতে কেনেদৰে ৰাখিছে হয়তো মুখাটো যদি বেয়া হৈ গৈছে তেতিয়াহ'লে তাৰ আৰু ৰিপেয়াৰ নকৰে নতুন মুখা প্ৰস্তুত কৰে অঁ আৰু যদি মুখাটো ভাল কণ্ডিশ্যনত আছে তেতিয়াহ'লে তাক অকণমান ৰিপেয়াৰ কৰি ভাওনা বা ৰাস প্ৰদৰ্শনীৰ আগত বেলেগ এটা নতুন ৰূপ দিয়া হয় হয় কৰা হয় হয় হয় কিনাও হয় আৰু এই মুখাবিলাক মানে ভাৰতৰ বিভিন্ন ইভেন বিদেশলৈকো গৈছে তাৰমানে চাপ্লায়াৰ মুখাবিলাক কিনিব পাৰে নিশ্চয় নিশ্চয় আপুনি আহি মোক জনাব মোক ফোন কৰিব হয় আপোনাক যিমানখিনি পাৰোঁ সহায় কৰিম ঠিক আছে দিয়ক অঁ